ঘৰত ঘৰতে আমি পোৱা বস্তুৱে নিজৰ স্বাস্থ্যৰ ছালৰ কাৰণে আমি কিছুমান ব্যৱহাৰ কৰোঁ ঘৰুৱা যেনে আমি ছালৰ কাৰণে এল'ভেৰাটো ব্যৱহাৰ কৰোঁ ঘৰত আমি এল'ভেৰা লগোৱা আছে টাবত সেই এল'ভেৰাৰে ছাল ভাল হয় বুলি আমি জানো সেইটো এল'ভেৰাটো লগাই আমি উপকৃতও হৈছোঁ ঠিক তেনেকে আমি ক'ৰবাত যদি কটা ঘা থাকে সেই কটা ঘাত আমি কিছুমান যেনেকে হালধি লগালে সেইবিলাক কটা ঘাত তেতিয়াও বিষটোও কমে আৰু তেজটো বন্ধ হৈ যায় ঠিক আৰু কটাঘাত আমি ঘৰুৱাত ঘৰতেই থকা কিছুমান লতা জাতীয় চিনালতা বুলি আমি পৰিচিত হয় এটা চিনালতা আমি খুন্দি লগালেও কটাঘা শুকাই যায় আৰু তেজ বন্ধ হয় আৰু এটা বন আছে আমি যেনে কও বাক বন সেই বাক বনটো খুন্দি পিনে যদি কটা ঘাত লগোৱা হয় তেতিয়াহ'লে কটা ঘাটোত তেজ বন্ধ হয় আৰু অতি সোনকালে শুকাই যায় আৰু পিছলৈকে সেই কটা ঘাডোখৰ আৰু পুনৰ হেৰি নহয়গে আৰু কিছুমান কটাঘাত এনেই কিছুমান ঔষধ লগালে বান্ধি থ'লে পিছত আকৌ কটা ঘা আকৌ পকি যোৱাৰ চান্স থাকে কিন্তু আমি সেই ঘৰুৱা যিবিলাক নেকি ঔষধৰ পৰা চিনা লতা বা বাগ বন এইবিলাক যদি লগোৱা হয় একেবাৰে ভৱিষ্যতলৈকে নিষ্পত্তি হয় আৰু ঠিক তেনেকে আমি ছালৰ কাৰণে বা চুলিৰ কাৰণে আমি ঘৰুৱা বস্তু যেনে ঔটেঙাৰ বীজ বীজৰ পৰা আমি মাথা ধু মাথা ধুলে বহুত চুলি কলা হৈ থাকে আৰু মাথা ঘুৰুৱাৰ পৰা আৰাম পায় মাথা নুঘুৰায় ঔটেঙা বীজৰ পৰা মাথা ধু ধোৱা হয় আৰু ছালতো লগোৱা হয় ছালো ভাল হৈ থাকে ঔটেঙা বীজ ঠিক তেনেকে এল'ভেৰাটো আছেই আৰু কৈ গৈছোঁ আগত আৰু ঔটেঙা বীজ লগাব পাৰে আৰু ঠিক তেনেকে চাবোনটোতো এইটো এটা কেমিকেলজাতীয় বস্তুৱে হয় আৰু আমি পৰা যিবিলাক নেকি বস্তুৱে আয়ুৰ্বেদিক হিচাপে ব্যৱহাৰ কৰোঁ সেই ঘৰুৱা বস্তুবিলাকে লগালে ছালৰ পৰা আমি মুক্ত পাওঁ কিছুমান ঠিক তেনেকে কৰি যোৱা হৈছে ঔটেঙা বীজ বা এল'ভেৰা এইখিনিয়ে আৰু সেই ছালৰ কাৰণে যত্ন লোৱা হয়